পৰামৰ্শ লওঁ মই হাঁহ কুকুৰা পুহিবলে হ'লে ঘৰ গঁৰালটো ধৰি লওক

গঁৰালটো যেতিয়া চাফা হৈ থাকিব

সেই গাখীৰখিনি খীৰাই আমি চুঙা এটাত গৰম কৰোঁ গৰম কৰি তাৰপিছত আমাৰ খেৰ থাকে নৰা থাকে তেনেকুৱাবোৰ চিঙি পেলাই

তাৰ পৰা আকৌ ধৰি লক ছাগলীও ছাগলীও আমি সেইখিনি নিয়মেই কৰোঁ ছাগলী কেতিয়াবা দুৰ্বলতা হয় কেতিয়াবা হাগে কেতিয়াবা

গৰু গাত নেলাগে ছাইডলে গুচি যায় গৰু তিতিব নেলাগে সেই তেনেকে আৰু আমাৰ ধান খেৰ আছে এতিয়া যেতিয়া ডাৱৰীয়া হয় তেওঁলোকে ওলাব নোৱাৰে তেতিয়া আমি ধান খেৰ দিওঁ গৰুক আকৌ চাপৰ দিওঁ আমাৰ ঘৰতে তুগুৰি থাকে তুগুৰিকে আমি সিজাই দিওঁ কল আছে কলগছ কাটিও আমি দিওঁ

সেই হেৰিয়ৰ পাত সেইবোৰ যিটি পাত আৰু দিওঁ আৰু দি মেলি সিহঁতক ডাৱৰীয়া হ'লে তেনেকে খোৱাই লালন পালন কৰোঁ

সৰু পৰিয়ালটি সেনেকেই পঢ়াই শুনাই ঘৰ খৰছে পাতি চব কৰিছোঁ হাঁহ কুকুাৰ ওপৰতে নিৰ্ভৰ কৰি

বিক্ৰীও কৰিছোঁ ওচৰ চুবুীয়াকো দিছোঁ সেই তেনেকেই চলি আছোঁ